ঐ ক' বহুত দিনৰ মূৰত ফোন কৰিলি আৰে ফোনটোতো তয়ে লগাইছ তয়ে ধৰিব পাৰিব লাগে তোৰ প্ৰেংক কৰা স্বভাৱটো নগ'লে আৰু তোৰ প্ৰেংক কৰা স্বভাৱটো নগ'লে আৰু তাকেহে এতিয়া ডাইৰেক্ট কেতিয়া লগ পোৱা হয় সেইটোহে ক'বপৰা নাই ফোনতে লগ পোৱা হৈছে আৰু তাকে এতিয়া মাজুলীলে যোৱাটো সুবিধা হয় জানো এখন পানীৰ নদীৰ মাজেদি বৰ দিগদাৰ নহয় গুৱাহাটীৰ নিচিনাতো ইমান সুবিধা নহয় তাকে এতিয়া গুৱাহাটীৰ দৰে সুবিধা আছে জানো ট্ৰেইনো লখিমপুৰলৈকে যাবপৰা হ'ব ন বাকী লখিম মই এতিয়া বৰ্তমান গুৱাহাটীতে এতিয়া কাম সেই আগৰে কোম্পানীৰ কাম চাকৰি তাকৰিটোতো নাপালোঁৱে আৰু কিনো ক'বি আৰু জানই ভাই শুনই চাগে গুৱাহাটীত আৰু বস্তুৰ যিমান দাম যিমানেই পইচা নেপাৱ যেনে তেনে মাহেকত চলিবলৈয়ে কিছুমানৰ নোজোৰেই চলি আছোঁ আৰু কোনো মতে বাচন সামৰণ বুলিবলৈ নাই আৰু বিয়া বাৰুতো পতা নাই বাৰু এতিয়ালৈকে এইকেইটা পইচাতনো কি বিয়া বাৰু পাতিবি তাকে এতিয়া যাতায়তৰ সুবিধাটো কেনেকুৱা এতিয়া মাজুলীত গোগামুখলৈকে ডাইৰেক্ট ট্ৰেইন পায় নেকি গুৱাহাটীৰপৰা এতিয়া আগৰগতে ফেৰী চেৰীতে যাব লাগিবনে নে দলং চলঙৰ সুবিধা হ'ল মাজুলীত ফেৰী চলে ন এতিয়া তইতো জানই মোৰ পানীলৈ আগপৰা কিমান ভয় নাৱতে উঠি পোৱা নাই এতিয়া তাতে সৰু পানীতেই ভয় নদীৰ মাজত আৰু ফেৰীত কি বা কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় ভালেই হয় নে বেয়াই হয় হ'লেওতো ভয় লাগে আগৰ সেই তোৰ মনত আছেনে নাই জানো গাঁৱত যে এবাৰ পানীত পৰিছিলোঁ ইমান কম পানীতে তেতিয়াই ভয়টো সোমাই গ'ল আৰু নাৱত উঠিবলৈ তেতিয়াহ'লে এইবাৰ অঁ এইবাৰ তেতিয়াহ'লে কিবা এটা কৰি যাব লাগিব আৰু তইতো জানই আৰু গুৱাহাটীত এতিয়া কিমান সুবিধা যাতায়তৰ মইতো এতিয়া প্ৰায় উবেৰতেই অহা যোৱা কৰোঁ ওচৰ পাঁজৰে যাবলৈ হ'লে ঘৰত গ'লেটোতো মই ট্ৰেইনতেই যাওঁ আৰামত বাছত ক'ৰবাত কেতিয়াবা যাওঁ সেইটো হয় বাৰু যাতায়তৰ সুবিধা হ'লে কি হ'ব গোটেই পল্যুশ্যনে পল্যুশ্যন আজিকালি মেচিনাৰী গোটেই গাড়ী মটৰ ধোঁৱা এতিয়া তহঁতৰ মাজুলীতে ভাল আৰু ফ্ৰেছ এয়াৰ আছে পল্যুশ্যন নাই নেচাৰেল পৰিৱেশ নদী কষৰীয়া ঠাই এতিয়া বাকী কাম কি লগাই আছ তই অঁ বিশেষ চাকৰি বাকৰি মাথা নামাৰিলি মোৰো হেৰি যেনে তেনে গ্ৰেজুৱেচনটো কৰি আৰু আাশা কৰিছিলোঁ মাথা মাৰিছিলোঁ এতিয়া নহ'লে আৰু তাতে সেই একেটা কামতে সোমাই আছোঁ আৰু কোম্পানীটো এতিয়ালৈকে অফাৰ পাই আছোঁ কিন্তু এইটো পুৰণা কোম্পানীটো এক্সপিৰিয়েঞ্চটো হ'ল এতিয়া এতিয়াতো এতিয়া এইটো কোম্পানীও এৰিবলৈ মন যোৱা নাই তাতো নতুন নতুন কোম্পানীবিলাকতো পইচাটো দিয়ে কিন্তু কামৰ প্ৰেচাৰটো বেছি এতিয়া মোৰ ইমান ইয়াত এইটো কোম্পানীত কষ্ট নাই আৰু বাকী তোৰ ব্যৱসায় কেনেকুৱা চলে তাত তহঁতৰতো মাজুলীতটো বহুত ভাল ভাল জেগা চাবলগীয়া আছে এতিয়া সত্ৰবিলাক আৰু তোৰ মুখা শিল্প এইবিলাকেও মাজুলীত শুনিছোঁ দেখাটো নাই নিজে বাকী তয়ো কিবা এটা শুনিছিলোঁ তই বোলে কাম বিচাৰি গুৱাহাটীলৈ আহিবি বুলি তাকে লকডাউনৰ সময়তে আমাৰ এই লগৰ এটাই কৈছিলে বোলে এনেকৈ সিও বোলে তাৰো ব্যৱসায় অলপ নচলা হৈছে পাৰিলে সিও গুৱাহাটীত কিবা কোম্পানী এটাত পাইছে তালৈকে যাব নেকি এই বুলি শুনিছিলোঁ বোলো তেতিয়া তাকে নক'বি আৰু লকডাউনতটো আমাৰো বহুত দিগদাৰ হ'ল জানই চব ক'ভিডৰ কাৰণে ওলাবলৈ নিদিয়ে এতিয়া তেতিয়াহ'লে দোকানখনকে চলাই আছ বাকী এনেই ফুৰা মেলা কৰিবলৈ ক'ৰবাত যাওঁনে নে দিনটো দোকানটো থাক বাকী ঘৰত খবৰ খাতি ভাল বাকী তয়ো গুৱাহাটীলৈ আহিবি মই কণ্টেক্ট কৰিবি মইতো হেৰি আগৰ চান চানমাৰিতে আছোঁ ময়ো এতিয়া আগৰ জেগাতেই তই গুৱাহাটীলৈ তোৰ টেনচন ল'ব নালাগে মোক ফোন এটা দিবি বাকী তই ট্ৰেইনত উঠি দিবি তইতো সেই গোগামুখৰ পৰাই পাবি গোগামুখ ষ্টেচনতে উঠি দিবি তই ডাইৰেক্ট গুৱাহাটী আহিব পাৰিবি তোৰ ৰাতিৰ এখন ট্ৰেইন আহে বাছত আহোঁ বুলিলে বাছতো আহিব পাৰিবি আজিকালি তোৰ যাতায়াতৰ সুবিধা লখিমপুৰৰপৰা বহুত ভাল হয় তাকে সেইটো কাৰণ আৰু তোৰ গুৱাহাটীৰ বা এনেকুৱা চহৰীয়া এক্সপিৰিয়েঞ্চ নাই গাঁৱৰ লৰা ময়োতো সেই গাঁৱতেই আছিলোঁ কিন্তু এতিয়া সৰুতে ওলাই আহিলোঁ কাৰণে এতিয়া ধৰি ল' মই এক্সপাৰ্ট হৈ গ'লো আৰু চিনি পাওঁ জানো কথাবিলাক তই মোলৈ ফোন কৰিবি টিকেত চিকেট আজিকালিতো অনলাইনতে হয় মই কটাই দিম তোক ইয়াৰপৰা তই ষ্টেচনলৈকে আহিবি আৰু টাইমত তোৰ টিকেটৰ ডিটেইলছ দি দিম মই তই ষ্টেচনৰপৰা ডাইৰেক্ট গুৱাহাটী আহিব পাৰিবি বাকী গুৱাহাটী ষ্টেশ্যনৰপৰা মই তোক ৰিচিভ কৰি লৈ আহিম থাকিবি মেলিবি ফুৰিবি যদি কিবাকিবি ভাল কামো পাৱ তোকো তেতিয়া দেখাই দিম চাবি অলপ তোৰতো একবাৰে পঢ়া শুনা নাইকিয়া নহয় ন কিবা এটা কোৱালিফিকেশ্যন আছে তোৰ তেনেকুৱা কৰিবপৰা কিবা কাম চাই দিম ভাল কোম্পানী এটাত পচন্দ হ'লে কৰিবি কিমাননো আৰু গাঁৱৰ দোকানখনকে চলাবি গুৱাহাটীতটো ঢেৰ জেগা আছে তোৰ কামাখ্যা মন্দিৰ আছে এতিয়া এতিয়াতো আজিকালিতো ক্ৰিকেট খেলো হয় ইয়াত বৰ্ষাপাৰা ষ্টেডিয়ামটো কিমান ডাঙৰ ষ্টেডিয়াম বনাই দিলে এতিয়া আজিকালিতো অঁ এতিয়া সেইবিলাক ধুনীয়া ধুনীয়া জেগা আছে গুৱাহাটীত তোৰ বৈশিষ্ঠ আশ্ৰম এনেকুৱা ঢেৰ আজিকালি ডেভেলপমেণ্ট হ'ল বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম হৈ থাকে ডাঙৰ ডাঙৰ বিল্ডিং দেখা পাবি যিবিলাক আমাৰ গাঁৱতটো নেদেখয় আজিকালি ভাল হ'ল যাতায়তাৰ ব্যৱস্থা গুৱাহাটীত কোনো টেনচনেই নাই আজিকালি তাতে ইণ্টাৰনেটৰ যুগ হয় তোৰ উবেৰ বুক কৰি ৰেপিড' বুক কৰি এনেকৈ আহিব পাৰিবি তই এইটো লখিমপুৰৰপৰা ডাইৰেক্ট গুৱাহাটীয়ে আহিব পাৰিবি ইয়ালৈ ডাইৰেক্ট ট্ৰেইনো আছে ডাইৰেক্ট বাছো আছে ৰাতিপুৱাও থাকে ৰাতিও থাকে দুই টাইম থাকে ইমান টেনচন নাই সপ্তাহৰ সাতোদিনেই চলে প্ৰায় আছে তই কামাখ্যালৈকেও আহিব পাৰিবি সেইখনতো আহিব পাৰিবি বাছততো তোৰ প্ৰায় একেবাৰে তোৰ মোৰ লোকেশ্যনলৈকে আহি যাব পাৰিবি বাকী অলপ ইটো সিটো ইমানকণ জেগা তোৰ টেনচন নাই সেইটোতো মই তোক আগবঢ়াই হ'লেও লৈ আহিব পাৰিম উবেৰতে বাকী তই ইষ্টেচনলৈকে আহিলেই হ'ল ৰঙীয়া ষ্টেশ্যনলৈকেও আহিব পাৰিবি ইমান টেনচন নাই আজিকালি বাকী মাজুলীৰ এতিয়া বানপানীৰ সমস্যাটো কেনেকুৱা কি হয় অঁ চৰকাৰে এতিয়া অলপ গুৰুত্ব দিছে অঁ তেতিয়াহ'লে বানপানীৰ সমস্যাটো অলপ প্ৰতিৰোধ হৈছে অঁ এইটো তেতিয়াহ'লে ভাল কথা হৈছে তেতিয়া ৰাইজে আগৰ দৰে ইমান শাস্তি নাপায় আৰু বাকী মাজুলীৰ মাজুলীৰ ৰাস আগৰগতেই ধুনীয়া হয়নে ৰাসটোতো চাম চাম বুলি ভাবি থাকোঁতেই গৈছে আৰু একেবাৰে চবৰে মুখতে শুনোঁ বাহিৰৰপৰাও মানুহ আহে আমি ওচৰৰ মানুহে আজিলৈকে যাবপৰা নাই আৰু তাকেহে এতিয়া নামত হৈ গ'লো চহৰীয়া গুৱাহাটীবাসী কিন্তু গাঁৱৰ ভাল ভাল পৰিৱেশবিলাককে উপভোগ কৰিবপৰা নাই তাকে এইবাৰ এইবাৰ নিশ্চয় এইবাৰ ভাবিছোঁ এইবাৰ মাজুলীখন ভালদৰে চাব লাগিব বহুত বহুত জেগাও আছে গড়মূৰ সত্ৰ আউনিআটী সত্ৰ মাজুলী ৰাস মুখা শিল্প এতিয়া ক'ত কিমান আমাৰ থলুৱা সংস্কৃতি আছে বাহিৰৰ বিদেশৰপৰা মানুহ আহিও মাজুলীৰ ৰাস চায়হি সুন্দৰ ৰাস হয় এতিয়া আমি নিজৰ অসমৰ মানুহ হৈয়ে নিজেই ধৰি ল আজিলৈকে চাই পোৱা নাই তাকে এতিয়া বেলেগৰ মুখতে শুনা মাজুলীৰ ৰাস এনেকুৱা মাজুলীৰ ভাওনা এনেকুৱা মাজুলীৰ সত্ৰীয়া নৃত্য সত্ৰ বিভিন্ন ধৰণৰ জেগা মন্দিৰ মাজুলীৰ বিভিন্ন ধৰণৰ ধুনীয়া পৰিৱেশ এইবিলাকতো টি ভিয়ে বাতৰিয়ে আৰু লোকৰ মুখত শুনোঁতেই গৈছে আৰু নিজৰ অসমৰ এখন কাষৰীয়া ওচৰৰে জেগা হৈ আজিলৈকে যাবগৈ পৰা নাই আৰু এইবাৰ তাকে এইবাৰ বিহুতে ঘৰলৈ যাম বুলি ভাবিছোঁ তেতিয়া যদি কেইদিনমান সৰহকৈ থাকোঁ তেতিয়া তোক কণ্টেক্ট কৰিম আৰু তই কেনেকৈ কি কৰিব লাগে ক'ত কেনেকৈ কৰি যোৱাৰ ব্যৱস্থাটো তই কৰি মেলি দিবি মোৰতো এইবোৰ একো আইডিয়া নায়ে অঁ গাড়ীও ল'লি নেকি অঁ তেতিয়াহ'লে ঠিকেই আছে তেতিয়াহ'লে তোৰ নিজৰ পাৰ্চনেল গাড়ী আছে যদি ইমান দিগদাৰ নাই আৰু তই তেতিয়া আগবঢ়াই নিবহি পাৰিবি আগবঢ়াই নিবহি পাৰিবি তেতিয়া মই তোৰ ঘাটৰলৈকে তোৰ যাব লাগিবা ন অঁ গুৱাহাটীলৈ বাৰু তোৰ গাড়ী তোৰ গাঁৱলীয়া জেগাত চলোৱা টাউনীয়া জেগাত চলাবলৈ অলপ অসুবিধা পাবও পাৰ ইয়াত ট্ৰেফিকটো বহুত বেছি হয় গুৱাহাটীত বাকী তেতিয়াহ'লে মই ঘাটৰলৈকে গ'লে তোৰ নিজৰ গাড়ীতেই যাব পাৰিম আৰু তোৰ ঘৰলৈকে অঁ তেতিয়াহ'লে ভালেই হ'ল খুব ভাল লাগিলে শুনি বাকী তেতিয়াহ'লে লগ পাম আৰু সোনকালে ঠিক আছে মোৰো অলপ অফিচৰো কাম আছিলে সেইখিনি কৰি লওঁ তেতিয়াহ'লে